এঘাৰ চেপ্তেম্বৰ দুহেজাৰ বিছ বিছ চেপ্তেম্বৰ ঊনৈছশ চৌৰান্নব্বৈ দহ নৱেম্বৰ দুহেজাৰ চাৰি এক জানুৱাৰী দুহেজাৰ দুই পাঁচ জানুৱাৰী দুহেজাৰ তেইছ